হেল্ল' বাইদেউ অ কওকচোন

আমাৰ কৰিছোঁ কিন্তু কমিব অলপ অ অলপ বেছিকৈ দিব আৰু হয় নেকি ও মোৰ বেছি নাছিলে গম পাইছোঁ অ অ অ হয় নেকি বাৰু অ অ অ মোক আকৌ এয়া হেৰি যে বেচিব ইচ্ছা নাছিলে মই যিখিনি কৰিছোঁ মানে মোৰ নিজৰ ঘৰতে প্ৰয়োজন যে অ এতিয়া তেও আপুনি বিচাৰিছে যেতিয়া আৰু এতিয়া মোৰ আৰু নিজৰ মানুহ হয় নিদিলেনো কেনেকৈ হ'ব দিম আৰু বাৰু কিন্তু আৰু পইচা পাতি দিব অলপ আৰু অ অ অ অ অ অ অ ভাগৱতটো আহি পাইছে ন' ওম অ অ হ'ব দিয়ক বাৰু মোৰো এই বি বিহু চিহু আহি আছে লাগিবই দুইজনীয়ে অকণমান মিলা প্ৰীতিৰে চলিম আৰু তাতে আৰু অ অ অ পাইছোঁ ভালে পায় মোৰ ল'ৰাটোৱেও ভাল পায় পায়স খাই এতিয়া পায়সৰ কাৰণে জহা চাউলটো লাগেই ন' জহা চাউলৰ পৰা বেষ্ট হয় পায়সটো অ ঠিক আছে বাৰু আপুনি যদি বেলেগত বিচৰা নাই তেতিয়াহ'লে মোৰ পৰাই লৈ যাব আৰু অলপ আৰু হয় নেকি বাৰু মই বাৰু জহা চাউল তেনেকৈ হেৰি কৰি থৈছোঁ ধুনীয়াকৈ আপোনাৰ কাৰণে গোটাই থৈ দিম আপুনি বানি কৰি মিলত লৈ ল'ব বাকীখিনি ব্যৱস্থা কৰি পেলাই অ আগতীয়াকৈ আগতীয়াকৈ কোৱাৰ কাৰণে তেও ভাল লাগিছে আৰু নহ'লে পিছত কোৱা হয় ধৰি লওক ওম ওম ওম টাইমটো হেৰি হৈ গ'ল অ ভাল নালাগে আকৌ তাৰ বাহিৰে আৰু পোৱা নাযায় ভালটো অ অ হ'ব দিয়ক বাৰু আৰু এইটো এইটো লোকেলটো যে জহাটো আৰু হেৰি দোকানত মানে ভালকৈ নাপায় গম পাইছোঁ এশ টকা কিলো কিন্তু এশ টকা কিলো হ'লেও তাৰমানে জহাটো ভাল জহাটো পোৱা নাযায় আমাৰ আমি এতিয়া যিটো লোকেল জহা এইটো নিচিনা নহয় গম পাইছে আৰু বৰা ধান কিনিলেও কিছুমান হেৰি আঠাটো নহয় পিঠায়ে নহয় এইটোত ওম অ কিছুমান অ অ শেষেই হ'ল নেকি অ অ অ অ নাই মোৰ একদম ধুনীয়া চাউল দেই জহাটোও ধুনীয়া আৰু এয়া বৰাটোও বহুত ধুনীয়া হয় গম পাইছে আপুনি একে খাই পালে পিছত আকৌ নিবিচাৰিব আৰু অ অ অ অ হ'ব দিয়ক বাৰু অ অ হ'ব দিয়ক হ'ব দিয়ক ৰাখিছোঁ দিয়ক বাৰু